ঘৰৰ দুৱাৰ দলিত গৰুৰ গোবৰ মিহলাই চিতৱাৰ কাৰণ হৈছে আমি গৰুক আমি গো গো মাতা বুলি কওঁ ভগৱান পূজা কৰোঁ তো সেই গৰুৰ গোবৰটো যেতিয়া আমি ঘৰৰ পনীত মিহলাই লৈ মানে আমাৰ ঘৰত যেতিয়া পূজা অৰ্চনা চলে পূজা অৰ্চনাত আমি গৰুৰ গোবৰটো পানীত মিহলাই কিনেও চাৰিওফালে চিতাই আমি ঘৰখন মানে শুচি শুচি কৰা বুলি আ কওঁ শুচি শুচি হৈ যায় মানে যিহেতুকে আমি গৰুক আমি ভগৱানৰ ডৰ্জা দিওঁ যিহেতু গো মাতা গৰুক পূজা কৰোঁ সেইকাৰণে গৰুৰ গোবৰটো আমি পৱিত্ৰ বুলি ভাবোঁ পৱিত্ৰ সেই পৱিত্ৰ বুলি ভাবি পানীও যেনেকৈ পানীও পৱিত্ৰ পানীৰ লগত মিহলাই পানীৰ লগত মিহলাই সেনেকৈ চিতাই দিয়ে সেনেকৈ চিতাই আমি ঘৰখন সেনেকৈ শুচি কৰোঁ আমি দুৱাৰ দলি মুচি দিওঁ গোৱৰেৰে তেতিয়া আৰু মানে পূজা পূজাখন মানে ঘৰখন যেতিয়া পৱিত্ৰ পৱিত্ৰ যেন অনুভৱ কৰোঁ সেনেকৈ চিতাই দি কেনে